বিয়াবোৰত মানুহে কইনাক বিশেষকৈ ওচৰ পৰিয়ালৰ ওচৰৰ পৰিয়ালৰ লোকে বিভিন্ন ধৰণৰ পাটৰ কাপোৰ সোণৰ গহনা ইত্যাদি দিয়ে লগতে কিছুমান মানুহে কাঁহৰ বাচন বৰ্তন শৰাই আদিও উপহাৰ দিয়ে এনে বিয়া খাবলৈ অহা আলহীয়েও লগত কাপ প্লেটৰ ছেট বা বাতি ছেট তেনেকুৱা বস্তু দিয়ে কিছুমান বন্ধু বান্ধৱে কেতিয়াবা এই ইলেকট্ৰলিক সামগ্ৰী যেনে অ'ভেন বা মাইক্ৰৱেভো দিব পাৰে কিছুমান মানুহে লাগেজৰ বেগ দিয়ে কিছুমান মানুহে এনেই কেছ পইচাও দিয়ে কিছুমান মানুহে নগদ ধনৰো উপহাৰ দিয়ে কিছুমান মানুহে ফুলৰ থোপাও লৈ আহে সাধাৰণতে যৌতুক দিয়া নহয় আমাৰ ইয়াত অসমত জোৰোণৰ সময়ত দৰাঘৰেও কইনাক উপহাৰ হিচাপে কাপোৰ সোনৰ অলংকাৰ কটাৰী এখন আৰু বহুতো কিবাকিবি বস্তু তেনেকৈ একেলগে আনি দিয়া হয়